অ একো নাই কোৱা এই ভাত বনাই আছোঁ কোৱা তাকেহে এ কেইটামান বনালোঁ তোমাৰ সেই বগা পিঠা বনালোঁ তাৰপৰা আকৌ এই ফেনি পিঠা বনালোঁ তাৰপৰা নিমকি কেইটামানো বনালোঁ তাৰপৰা সেই বৰা চাউলৰ তেল দিয়া কেইটামানো বনাম বুলি হেৰি কৰি থৈ দিছোঁ তাকে হেৰি নহয় তোমাৰ সময় পোৱা যদি কাম এটা কৰিবাচোন তুমি বৰ ধুনীয়াকৈ লচকৰা বনোৱা মোক শিকাই দিবাচোন মোৰ কি হয় গম পোৱানে সেই লচকৰা বনালে লচকৰা বনালে লচকৰা ভাল নহয় নুঠে সেই এই লাডুটো বনাব টাইমতে লাডুবোৰ নুঠে এনেকৈ ভাগি ভাগি যায় তুমি ইমান ধুনীয়াকৈ লচকৰাকেইটা বনোৱা মই কৈ থাকোঁ তোমাৰ লচকৰা বনোৱাৰ কথা সেইকাৰণে বোলো মই এইবাৰ তোমাৰ ওচৰতে লচকৰা বনাবলৈ আহিব লাগিব

অ শিকাই দিবা মানে মই ভালকৈ নাজানোৱে লচকৰাটো মোৰ ভাল নহয় মই ভাবিয়ে আছিলোঁ তোমাক হেৰি ক'ম ক'ম বুলি এইবাৰ বোলো লচকৰাকেইটা তোমাৰ পৰাই বনাবলৈ শিকিব লাগিব কেতিয়াবা ধৰা চেনীটো বেছি হ'লেও ধৰা তেনেকুৱা হ'ব পাৰে নহ'লে মোৰ হেৰি কৰাটো ভাল নহ'ব পাৰে সেইকাৰণে ধৰা নহয় নেকি তুমি ইমান ধুনীয়াকৈ বনোৱা লচকৰাকেইটা দেখিলেই মানে ভাল লাগে

অ আৰু তোমাৰ লচকৰাকেইটা ভাল মানে দেখিলেই ভাল লাগে তুমি ইমান ধুনীয়াকৈ বনোৱা সেইটো কাৰণে মই ভাবি আছিলোঁ তোমাৰ ওচৰতে বোলো এইবাৰ শিকি ল'ব লাগিব ও ঠিক আছে হ'ব দিয়া তুমি হেৰি কৰা মই সেইটোকে সুধোঁচোন বোলো তাইৰ ওচৰতে শিকি ল'ম বুলি ভাবিছিলোঁ অ ও ঠিক আছে হ'ব দিয়া অ